হয় আজিকালি ল'ৰা ছোৱালীখিনি পঢ়া শুনা কৰি বহুতে খেতিত আৱেগ হোৱা দেখা গৈছে আৰু ময়ো দেখি পাইছোঁ কাৰণ পঢ়ি শুনি কৰিও আজিকালি চাকৰি এটা পাবলৈ বহুতখিনি কষ্ট কৰিব লাগে কষ্ট কৰিলেও আপোনাৰ চাকৰি এটা পোৱা নাযায় সেইবাবে ল'ৰা ছোৱালী যুৱক যুৱতীখিনিয়ে ঘৰতে খেতি কৰিবলৈ আৰম্ভ কৰিছে আজিকালি আলু পিঁয়াজো ইমানেই দাম চবজি বাকী চব্জিখিনি দামেই কাৰণ এতিয়া নিজৰ ঘৰত যদি আলুকে লগায় সেই আলুখিনিৰ প্ৰায় কমচে কম নিজে খাব পাৰিব বজাৰত এতিয়া আলুৰ দাম চল্লিছ টকা পিঁয়াজৰ কেজিৰ দাম পঞ্চাছ টকা হয় সেই ক্ষেত্ৰত নিজেই সুন্দৰ হিচাপে যদি কৰে যদি নিজৰ মাটি বাৰী সৰহকৈ থাকে তেতিয়াহ'লেও সৰহকৈ কৰিলে নিজৰ খাবলৈ ৰাখি বাকীখিনি হ'লেও বিক্ৰী কৰি কেইটকামান হ'লেও নিজৰ লাভ পাব বাকী চব্জি হওক লাউ হওক জিকা হওক এইবিলাক যদি নিজৰ বাৰীতে খেতি কৰিব পাৰে খেতি কৰিব পাৰিলেতো আৰু ভাল কাৰণ প্ৰতিটোক নিজে খায়ো বাকী যিখিনি থাকে সেইখিনি হ'ল বিক্ৰী হ'লেও নিজে চলিব পাৰিব লাও এটা লাও পঞ্চাছ টকা আশী টকাৰ তলত নেপায়েই লাও লাগি লাও যদি খেতি কৰা হয় তেতিয়াও নিজে খাই বৈ হ'লেও বিকিব পাৰিব আপোনাৰ কোমোৰা কোমোৰা আপোনাৰ চল্লিছ চল্লিছ টকা পঞ্চাছ টকা মাজতে আপোনাৰ আশী টকাও হৈছিলে সেইটো হিচাপত চাব গ'লে কোমোৰা খেতি কৰাও কৰিলেও মানে কোনো লোকচানৰ ঘৰত নপৰে নিজে খাই হ'লেও বিকিব পাৰিব বিকিলে অলপ নিজৰ কাৰণে টকা পইচাও সাঁচিব পাৰিব আৰু চাক পঢ়ি শুনি এজন চাক চাকৰি কৰিব বিচাৰিলেও তেওঁ চাকৰি নাপায় চাকৰি কৰিবলৈ সেই বিনিময়ত বহুতো পইচা পাতি দিব লগা হয় কাৰণ কিছুমান দুখীয়া ঘৰৰ মানুহ থাকে তেওঁলোকৰ অকল খেতিৰ ওপৰতে নিৰ্ভৰ কৰে তেওঁলোকে ইমান টকা পইচা ক'ত পাব দিবলৈ সেইবাবে তেওঁলোকে চাকৰি বাদ দি তেওঁলোকে খেতিতে আগুৱাই যাবলৈ বিচাৰিছে ধান খেতিত ধান খেতিটো লাভৱান আছে নিজে ভালকৈ যদি কৰা হয় তেতিয়া আপুনি নিজৰ বছৰটো খায়ো বাকী ধানখিনি বিক্ৰী কৰিব পাৰে বিক্ বিক্ৰী কৰি বহুতখিনি আপোনাৰ লাভৱান হয় পৰাপক্ষত নিজৰ বাৰী যদি থাকে খেতি মাটি থাকে সেইখিনিতে ধান খেতি কৰি নিজৰ বাৰীত আপোনাৰ কচু ভেন্দি জিকা ভোল ভাতকেৰেলা এইবিলাক লগাই মেলি সুন্দৰ হিচাপে গঢ়ি তুলিব নিজৰ জীৱনটো গঢ়ি তুলিব পাৰে সেইবাবে যুৱক যুৱতীয়ে আজিকালি খেতিৰ প্ৰতি আকৰ্ষিত হৈ প্ৰতিজন প্ৰায়ভাগে প্ৰতিজন বুলি নকওঁ প্ৰায়ভাগে খেতিত আৱেগ হোৱা দেখা গৈছে এটা আমাৰ ঘৰৰ ওচৰতে আছে এজন ল'ৰাই পঢ়ি শুনি বি এ পাছ কৰি বেটেৰী এখন চলাই নিজৰ ঘৰত ধান খেতি কৰি বাৰীত আপোনাৰ কচু বেঙেনা আলু এইবিলাক লগাই সুন্দৰ হিচাপে তেওঁ এখন নিজৰ ঘৰখন চলাই আছে তেওঁৰ মাক বাপেকক সুন্দৰ হিচাপে চলাবলৈ সক্ষম হৈছে সেইবাবে তাক দেখি আমি সকলোৱে আনন্দিত যে এজন ল'ৰাই পঢ়ি শুনি বি এ পাছ কৰিও সেই চাকৰি নোহোৱাকৈ সুন্দৰ হিচাপে এই টকাৰ উৎপাৰ্জন কৰি আছে মাহে সি চল্লিছ পঞ্চল্লিছ হাজাৰ টকা ঘৰৰ বস্তু বিকিয়েই সি সুন্দৰ হিচাপে পইচাখিনি পাই থাকে সুন্দৰ হিচাপে তাৰ জীৱিকাটো সেই আগলৈ লৈ গৈ থাকিব পৰা হৈছে আৰু পৰাপক্ষত মই সকলোকে কওঁ যাতে নিজৰ যদি খেতি বাতি আছে মাটি বাৰী আছে সুন্দৰ হিচাপে তাতে আলু পিঁয়াজ লগাওক ভাতকেৰেলা লগাওক জিকা ভুল এইবিলাক খেতি কৰক সেই খেতি কৰিয়েই আপুনি সুন্দৰ হিচাপে টকা উপাৰ্জন কৰিব পাৰিব নিজেও লাভ খাব পাৰিব আনকো সুন্দৰ হিচাপে বিক্ৰী কৰিব পাৰিব বজাৰত ইমান দাম দি কিনি খোৱাতকৈ নিজৰ দৰৱ নিদিয়া পাচলিখিনি খালে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল হ'ব সেইকাৰণে সুন্দৰ হিচাপে সেইকিটাকে কৰি মেলি নিজৰ সুন্দৰ হিচাপে বিক্ৰী কৰি মেলি চলি খাব লাগে এইয়াই মই সামৰিছোঁ ইয়াকৈ